মই বাগিচাৰ কামৰ বাবে কোৰ কটাৰী জবকা আৰু খন্তি আদি ব্যৱহাৰ কৰোঁ কোৰখনে যিহেতু পুলি ৰুবলৈ গাঁতটো খান্দি পুলি ৰুবলৈ ভাল হয় আৰু জবকাখনে ধৰক যিবোৰ জাৱৰ জোঁথৰ থাকে সেইবোৰ গোটাবলৈ ভাল হয় আৰু খন্তিখনেও সেইদৰে যেতিয়া পুলিবোৰ ডাঙৰ হয় তেতিয়া অকণমান অকণমানকৈ মাটি চপাই দিবলৈ ভাল হয় আৰু সেইকাৰণে সেই বাগিচাখনক মই সেইকেইটা বস্তু মই ব্যৱহাৰ কৰোঁ যাতে মই মই বাগিচাখন সুন্দৰকৈ চাফাকৈ যাতে ৰাখিব পাৰোঁ